মোৰ প্ৰিয় ঋতু হ'ল বসন্ত এই ঋতুতেই প্ৰকৃতিয়ে ন ৰূপ লয় এই বসন্ত ঋতুতেই গছ গছনিয়ে কুঁহিপাত ওলাই গছ গছনিত ফুল ফলে ভৰি পৰে এই ঋতুত ভিন্ন ধৰণৰ ফুল ফুলে কপৌ ফুল তগৰ ফুল ভাটৌ ফুল কেতেকী ফুল ইত্যাদি বিভিন্ন ধৰণৰ ফুল ফুলা দেখা পোৱা যায় আৰু কুলি কেতেকীয়ে ভিন্ন ধৰণৰে মাত মাতে ফলৰ ভিতৰত আম কঁঠাল বিভিন্ন ধৰণেৰে ধৰণৰ ফলেৰে গছ উপচি পৰে এই ঋতুতেই অসমীয়াই বাপতিসাহোন বিহু পালন কৰে বহাগ বিহুত অসমীয়া লোকে মন প্ৰাণ ভৰি বিহু গীত গায় আৰু বিহু নৃত্যৰে মন উপচি পৰে এই বিহুত বিভিন্ন ধৰণৰ পিঠা পনা জলপান আদি প্ৰস্তুত কৰি আত্মীয় কুটুম কুটুমৰ ঘৰলৈ যায় আৰু খোৱা বোৱা কৰে বহাগ বিহুত অসমীয়াৰ ঘৰে ঘৰে হুঁচৰি গায় ডাঙৰে সৰুক সেৱা কৰে আৰু ভিন্ন ধৰণৰ উপহাৰেৰে ইটোৱে সিটোক দিয়ে